ইয়াত মাছমৰীয়াসকলৰ কিছুমান জাতি বুলি ক'লে আমাৰ অঞ্চলৰ মাছমৰীয়া সম্প্ৰদায়ৰ যি লোক আছে তেওঁলোক আমি কৈৱৰ্ত জাতি বুলি কওঁ আমাৰ অঞ্চলত বাস কৰা এই কৈৱৰ্ত জাতি সোনদি নদী আৰু ৰঙানদীৰ মাজত বচাগাঁও বুলি জনা যায় এই বচাগাঁওখনত প্ৰায় দুহেজাৰ লোকে বসবাস কৰে বচাগাঁওখন এখন অসমৰ বৃহত্তম গাঁও তাত থকা মাছমৰীয়াসকলৰ স মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকল ওচৰৰ নৈ বিল খাল এইবিলাক বিলাকত মাছ ধৰে আৰু ওচৰৰে বিভিন্ন গাঁওসমূহত বিক্ৰীৰ বাবে নিয়ে আৰু তেওঁলোকৰ মাছ ব্যৱসায় কৰে এনেকুৱা এনেকুৱা নহয় যে তেওঁলোকে আমাৰ সৈতে নামঘৰলৈ নাযায় বা ভাওনা সবাহ নেপাতে তেওঁলোকে এইবোৰৰ সকলোৱে আমাৰ সমাজৰ লগত মিলা মিছা কৰি থাকে সকলো কামতে আগ ভাগ লয় এনেকুৱা নহয় যে তেওঁলোকে মাছমৰীয়া সম্প্ৰদায় বুলি আচুতীয়াকৈ ৰখা হয় আগতে আছিল যদিও কিছুমান চিন্তা ধাৰা বদলি হ'ল আৰু আজিকালি বিজ্ঞানৰ যুগত এই সকলোবোৰ পৰিৱৰ্তন হ'ল সেয়েহে তেওঁলোকে সকলো কামতে আমাৰ লগতে আগ ভাগ লয় খেল বিহু আলোচনা ধৰ্মীয় অনুষ্ঠান সকলোতে ভাগ লয় তেওঁলোকৰ নিজা একো তেওঁলোকৰ নিজা একো উৎসৱ নাই যদিওঁ মাঘৰ বিহুৰ সময়ত তেওঁলোকে সামূহিকভাৱে মাছ ধৰিবলৈ বিললৈ যায় সেইটো তেওঁলোকৰ এই পৰম্পৰাত আছে আমি দেখিছোঁ আৰু এইদৰে তেওঁলোকে সকলোৰে লগত মিলি জুলি থাকে আৰু এটা জাতি আমাৰ অঞ্চলত বাস কৰে তেওঁলোকক আমি খ্ৰীষ্টানধৰ্মীয় আদিবাসী লোক বুলি জানো তেওঁলোক বাস কৰে সোমদি নদীৰ ওচৰৰ হাঁহচৰাৰ এলেংমৰা নামৰ গাঁৱত তেওঁলোকে চাহ বাগানীয়া আছিল যদিও ওচৰত বাগান বাগান নথকাত তেওঁলোকে এই গাঁৱতে বাস কৰে আৰু খেতিৰ লগতে মাছ ধৰাটোও তেওঁলোকৰ পাৰ্গত তেওঁলোকে এই মাছ ধৰাটো ব্যৱসায় বা বৃত্তিত নপৰে যদিও তেওঁলোকে মাছ ধৰি ভাল পায় আৰু নিজে নিজে সকলোৱে ফূৰ্তি কৰি মাছ ধৰি ভাল পায় তেওঁলোক খ্ৰীষ্টানধৰ্মীয় লোক তেওঁলোকৰ নিজা গীৰ্জাঘৰ আছে আৰু প্ৰতি দেওবাৰে তাতে তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ সমবেত হয় তেওঁলোকে আমাৰ ধৰ্মৰ লগত মিলা মিছা নাই যদিও আমাৰ বিহু আহিলে তেওঁলোকেও ফূৰ্তি কৰে তেওঁলোকে বিহু বুলিলে পঁচিছ ডিচেম্বৰৰ খ্ৰীষ্টমাছ ডে' পাতে তাতে তেওঁলোকে মাহ জোৰা বিহু পাতে মাদল বজাই ৰাতিটো ঝুমুৰ নাচে সকলোৱে মিলি জুলি ভোজ খায় আৰু তেওঁলোকৰ তেওঁলোকে এয়াকে কৰি আৰু ফূৰ্তি কৰে আৰু মাছ ধৰাতো তেওঁলোকে পাৰ্গত